মই বাতৰিকাকতৰ থকা বিভিন্ন ধৰণৰ বাতৰিসমূহৰ লগতে তাত উল্লেখ হোৱা সাঁথৰ কৌতুকসমূহো আদি পঢ়ি মই ভাল পাওঁ কাৰণ সেইবোৰো যথেষ্ট ৰসাল হয় ইয়াৰ উপৰিও বাতৰিকাকতত বিভিন্ন দিশত বাতৰিসমূহ প্ৰকাশ পোৱাৰ লগতে কৌতুকসমূহৰ যি ৰস সেই ৰসসমূহ লৈয়ো ভাল পাওঁ মই বিশেষকৈ ৰাতিপুৱাই যিহেতু বাতৰিসমূহ আহে সেইকাৰণে ৰাতিপুৱাই বাতৰিসমূহ পঢ়াৰ মোৰ অভ্যাস আছে